হেল্লো দাদা নগা কিটচেনত লাগিছে নহয় মোক অলপমান মানে পাৰ্টিৰ কাৰণে বস্তু লাগিছিলে চল্লিছ পঞ্চাছজনমান মানুহৰ কাৰণে এই মাংস চাৰি পেকেট দি দিব কুকুৰা আৰু চাৰি পেকেট পোলাও দি দিব আৰু মিছল ভাজি এটাও দি দিব পেকেটিং কৰি মানে কাইলৈ সন্ধিয়া পাঁচ বজাত লাগিছিলে অলপমান চাই চিতি আৰু অকণমান ডিছ্কাউণ্ট দিব আৰু তাপা হ'ব বাৰু দিয়ক এইখিনিয়ে ধন্যবাদ